অঁ নিলোনি এই এনেই আছোঁ অঁ হেৰি আকৌ অবিনাশ অঁ অঁ অঁ অঁ অঁ ভালেই ভালেই তোমাৰ ভাত পানী যে খোৱা হোৱা নাই বাৰু দেই মানে এই আজি অলপ ৰাতিপুৱা খোৱা দেৰি হ'ল এই ঘৰত ভালেই আৰু এই কি কৰিছা তোমাৰ খোৱা বোৱা অঁ কি বুলি কয় হেৰি মাঁহত ভালনে অঁ সেই পাপা এই খবৰ এটা লওঁ বোলো ল'ৰাটো

অঁ গেম চেম খেলিছানে আ আজিকালিনো অনলাইন আহিলে নেদেখোৱে দেখোন সেইটো হয় বাৰু এই হেৰি কথা এটা মানে এই আমাৰ মানে এইটো কি হ'ল জানাই আৰু পইচা পাতিৰ অভাৱ হৈছে অঁ চলিবলৈ বিৰাট দিগদাৰ হৈ গৈছে কিবা তাকে বোলো কৰিছানি বোলো বাহিবা কিবা অঁ অঁ মানে কৈ এইফালে ঔফুলীয়া ছাইডৰ সেইফালে

এই মইও এইফালে পাতিছিলোঁ দেই বৰ বিশেষ খবৰ পোৱা নাই মানে এটা ফোন কৰিলোঁ তাৰপৰা এনেকৈ বায়'ডাটা দিবলৈ ক'লে কিন্তু দি থৈ আহিলোঁ এতিয়ালৈকে হেৰি চেৰি দিয়া নাই এই ব্ৰইলাৰ ফাৰ্মৰ এই ইয়াতে ৰাজগড় সেইডোখৰত আছে যে তালৈ গৈছিলোঁ মই তোমাৰ হ'ল আজি এসপ্তাহমান তাৰপৰা এইয়াত তোমাৰ মই সুধিছিলোঁ এইবোৰ হেৰিয়ৰ কথা যে এনেকৈ এনেকৈ দাদা কাম এটা হ'বনি তাৰ ক'লে যে অঁ আহা হেৰি কথা আহা বোলে বায়'ডাটা চায়ডাটা লৈ আহিবা লগত ডকুমেণ্টখিনি লৈ আহিবা বোলে তাৰপৰা এই এই প্ৰথম বয়সটো সুধিলে মই বোলো অঁ ওঠৰ প্লাছ হৈছে মোৰ ঊনৈছ চলি আছে বোলো অঁ ঠিক আছে তেতিয়াহ'লে আহিবা আমুক তাৰিখে বোলে তাৰপৰা মই সেইটো কাৰণে গ'লোঁ তাৰপৰা গৈ মেলি আৰু ৰখি আছোঁ ৰখি আছোঁ নাই মানুহ নাই তাৰপৰা ফোন কৰিছোঁ মই গৈ আছোঁ বহা বহা কৈ আছে তাৰপৰা লাষ্টত আহিলে আৰু এঘণ্টামান বহাৰ পিছত তাৰপৰা আহিছে অহাৰ পিছত তোমাৰ কৈছে আৰু কি বুলি কয় ডকুমেন্টখিনি দিয়া তাৰপৰা দিলে আৰু ডকুমেণ্টখিনি তাৰপৰা এই ডকুমেণ্ট তোমাৰ বাই বায়'ডাটা লৈছিলে তাৰপৰা আকৌ বায়'ডাটাখনৰ লগত মই এইবোৰ হেৰি পাছ কৰা চাৰ্টিফিকেট টুৱেলভ পাছ কৰা চাৰ্টিফিকেট দি দিছিলোঁ তাৰপিছত এই মোৰ এক্সট্ৰা কম্পিউটাৰ চাৰ্টিফিকেট আছিলে যে সেইটো দি দিছিলোঁ

তাকে মানে মোৰ হেৰি ছ মানে ছমহীয়াই কৰিছিলোঁ তাকে কৈছিলে মানে হেৰি টেলিটো থকা হ'লে ভাল হ'লহেঁতেন কৈছে মানে ইয়াত তেতিয়া তুমি একাউণ্টছৰ কামবোৰ কৰিব পাৰিলা হ'লে বোলে বাকী এতিয়া তুমি হেৰিয়ও কামবোৰহে কৰিব পাৰিবা বুলি ক'লে আৰু মানে এইবোৰ ব্ৰইলাৰ হেনো মই ৰাতিপুৱা যাব লাগিব টাইমে টাইমে ফাৰ্মত গৈ পেলাই এইবোৰ কিবা হেৰি হিচাপ ল'ব লাগিব মই ভাবিলোঁ ইমান খোৱা বোৱাটো বাৰু তাহাঁতে দিব আৰু তেলটো ভৰাই দিব হেনো খালি পে'মেণ্ট পে'মেণ্টটো হেনো মাহে মাহে দিব পে'মেণ্ট তোমাৰ হেৰি বুলি কৈছিলে তোমাৰ চাৰে দছ হেজাৰ কৈছিলে

আৰু এফালে মই বাতিছিলো দেই খালি সেইটো এই অইলৰফালেহে তাত ভালেই আছে তোমাৰ খালী অলপ হেৰি ছাইডে কৰিব লাগে এই ইয়াতে এই নতুনকৈ ৰিগ এটা বহিছে যে আমাৰ এইফালে এই ৰি ৰিগত পাতিছিলোঁ মই এটা ৰিগটোত ৰিগটো তোমাৰ বেছ বিশেষ একো নহয় দাদা তোমাৰ সেয়া আৰু ৱৰ্কাৰ লাগে খালি তাৰ পোন্ধৰ পোন্ধৰ দিন কাম হ'ব পোন্ধৰ দিন ঘৰত থাকিব লাগিব মানে ছুটি দিয়ে পোন্ধৰ দিন খালি সেই পোন্ধৰ দিনতে মানে একদম গৰু খাটন দিব আৰু কমতি কষ্ট দিয়ে হেৰি তোমাৰ বাৰ ঘণ্টা চলেনি দেই কাম ঠিকে বাৰ ঘণ্টা মানে ডে ছিফ্ট নাইট ছিফ্ট থাকে ডে ছিফ্টৰখিনি ডে ছিফ্টত কৰে আৰু নাইটৰখিনি নাইটত কৰে তোমাৰ ছিফ্ট চেইঞ্জ হয় বাৰু সেই সপ্তাহৰ মূৰে মূৰে চেইঞ্জ হয়নি নে সেই পোন্ধৰ দিনৰ পিছত চেইঞ্জ হয় তেনে কিবা এটা তাৰপৰা তোমাৰ দৰমহা খালি ভাল দেই এই তোমাৰ আঠ এই আঠাইছ দিয়ে তাৰপৰা তুমি অঁ আৰু তুমি যদি মানে ধৰি লোৱা এক্সট্ৰা তোমাৰ বোলে অলপ ভাল হেৰি ছেৰি চাৰ্টিফিকেট আছে তুমি তেতিয়া অপাৰেটৰ চপাৰেটৰ হ'ব পাৰিবা আৰু এইফালে ইলেক্ট্ৰিচিয়ানো লাগে তাত অঁ তেনেকৈ মানে লাইচেঞ্চ থাকিলে ইলেক্ট্ৰিকৰ লাইচেঞ্চ থাকিলে তোমাৰ আছে জানো এই আই টি আই কৰিছিলা

নাই এতিয়া নৰ্মেল ৱৰ্কাৰো মানে লৈছে টুৱেলভ পাছ কৰা তাৰপৰা এনেকৈ তাত লৈছে তুমি তাত সোমাব সোমাবানি নাই অকলে অকলে সাহস হোৱা নাই কোনোবা এটা হ'লে অলপ ভাল হয় তাকে মই ফোন এটা কৰি তোমাক ভালকৈ ক'ম বাৰু মই ভাৰ্গৱক ভাৰ্গৱক কৈছিলোঁ ভাৰ্গৱে তাকে মোক জনোৱাই নাই এতিয়ালৈকে মই এনেকৈ অঁ মই এই জ্য়োতিলৈও ফোন কৰিছিলোঁ সিও এই তেনেকৈ সেমে সেমেকৈ থৈ দিছে হেমহেমীয়া কৰি থ'লে আকৌ আকৌ ফোন কৰিবলৈ বেয়া লাগে নহয় কৰিবলৈ মন আছে বা নাই

সেই এতিয়া তুমি সেই চাহ ফেক্টৰী ফালেও লগোৱাচোন এইবোৰ কিবা পেকেজিং চেকেজিং কাম চুপাৰভাইজাৰতো নাপাওঁ বাৰু তাত আঠ হোজাৰমান পাম মাহটোত অঁ আঠ ঘণ্টা ডিউটিহে আৰু

সেইটো হয় বাৰু

তাকে এই তাকে তুমি ডিলাৰত এই ঘৰতে ঘৰতে ডিলাৰত পাতাচোন এনেই ডিলাৰৰ চেলাৰীমান কিমান হ'ব অঁ অঁ অঁ দিব চাগে দছ হাজাৰমান মই মানে আমাৰ এইফালৰ সেইফালৰ হেৰি আমাৰ লগৰ এটা সোমাইছেতো এই ফিৰুজ বোলা এটা সি তোমাৰ হেৰি কৰে তোমাৰ কি কৰে দেই নামটো পাহৰি থাকিলো নহয় এইটো পষ্ট পষ্টটো নামটো পাহৰি গৈছোঁ সি মানে দছহাজাৰকৈ পায় তাৰপৰা সি সেইটো কাম কৰি দছহাজাৰ পায় তাৰপৰা কৈছিলে মোক এবাৰ সোমাবিনি বুলি তাৰপৰা মই বোলো ৰহ চাই লওঁ আৰু তেতিয়া মোৰ ফা ছেকেণ্ড ইয়েৰ পাছ কৰিছোঁহে সেইফালে তোমাৰ এই যে সৌন্দাই ডিলাৰটো আছে যে এই সৌন্দা ডিলাৰৰ কিনাৰত সেইটোৱে তাতেই অঁ এই আইদেউ মিউজিকৰ ফ্ৰণ্টত তাৰপৰা তোমাৰ তাকে বোলো কৰিবিনি কৈছে মই আকৌ তেতিয়া ঘৰৰ মানুহে নিদিয়ে নহয় তাৰপৰা এতিয়াহে আৰু পইচা দৰকাৰ হৈছে ঘৰৰো ভাল ইনকম এটা নাই

ভাল ইনকম এটাও নাই এতিয়া সেই তাকেই ইনকমৰ বিচাৰি ফুৰিছোঁ আৰু বাকী জৱ কাৰ্ড চব কাৰ্ড কৰিছানি কেইটকাকৈ দিয়ে জানো অঁ একেচোতে একেচোতে দিয়েনে অঁ পাইছানে কেইবাৰ পাইছা জ্য়োতিও সেই কেতিয়া কি অঁ এই জ্য়োতিয়ে তোমাৰ এতিয়া কৰিছে নতুনকৈ সি চাৰিদিন কৰিছিলে তাৰপৰা এতিয়া হেনো পইচাটো এই মাঘৰ বিহুৰ আগে আগে সোমাব হেনো তাক দুশ পঁচাশী টকানে কিমানকৈ দিছেনি ত' সিমানকৈ হ'লেও তাৰ ধুনীয়াকৈ কিমান এইফালে দুশ পঁচাশী মানে ধৰি লোৱা তিনিশই ধৰি লোৱা তিনিশকৈ চাৰিদিন হ'লে অঁতো দুঘন্টা তাকো হেৰি পাল মাৰোতেই যায় দেখোন এঘণ্টামান এঘণ্টা এনেই চোক চাক কৰোতেই আৰু অঁ অঁ তাকেহে তোমাৰ বোলো ঠিকে আছে তোমাৰ বোলো বিহু চলিবলৈ হ'ব তাৰপিছত বোলো পিকনিক পিকনিকতো যাবলৈ হ'ব বোলো নহ'লেও তেল বহুত খাইতো তাত তেল ভৰাবলৈ হ'ব তাকেহে অঁ অঁ অঁ ঠিক আছে দিয়া তেনে এই জনাবা খালী দেই এইবোৰ হেৰি খবৰ চবৰ পালে হেৰি

অঁ হেৰি খবৰ চবৰ ল'বা হ'ব দিয়া ঠিক আছে